স্কুল টেক্সট বুকে ষ্টুডেণ্ট লাইফত বহুত ইম্প'ৰ্টেঞ্চ এটা আছে স্কুল টেক্সট বুকৰ দ্বাৰাই ষ্টুডেণ্টে বহুত বহুতখিনি কথা জানিব পাৰে লগতে যোনকেইটা কথা আমি পতককৈ নিউজ পেপাৰ বা কিবা বেলেগ মাধ্যমৰ বস্তুত আমি বিচাৰি নাপাওঁ সেইকেইটা আমি স্কুল টেক্সট বুকত পাওঁ আমি পলিটিকছৰ কথাও পাওঁ আমি হিষ্ট্ৰি কথাও পাওঁ আমি ইকন'মিক্সৰ কথাও পাওঁ আমি এইকেইটা সব জগতৰ এইকেইটা সব নলেজ বা জ্ঞানসমূহ সমূহ কৰি কিনে আমি ষ্টুডেণ্টকেইটাই লাভ কৰিব পাৰি লগতে ষ্টুডেণ্টকেইটাই এনেকৈয়ে আমাৰ জীৱনত এটা নতুন নতুন প্ৰগ্ৰেছ বা ফিউচাৰ আমাৰ ইনভল্ভ কৰে লগতে ছ'চাইটিটো সেনেকৈয়ে আমাৰ প্ৰগ্ৰেছ বা ডেভেলপ কৰে লাইফত এণ্ড অল্ছ' লাইক ষ্টুডেণ্টকেইটাই যোনটো স্কুল টেক্সট বুকৰ পৰা শিকে সেইটো আমাৰ প্ৰেক্টিকেল লাইফত কেতিয়াবা বিচাৰি নাপাবও পাৰোঁ যোন যেনেকৈ হ'ল আমি এটা বহুত ন'ভেলছ বা কিবা যোনটো কি বাহিৰৰ দেশৰ ৰাইটাৰছকেইটা লিখা হয় লাইক উইলিয়াম উইলিয়াম ছেইক্সপিয়াৰ এইকেইটা মানুহে যোনকেইটা লিখা হয় সেনেকুৱা মানুহ পতককৈ আমাৰ অসম বা আমাৰ নিজৰ দেশত সব ৰাইটাৰ এনে ইমানগাল উত্তম নহ'ল সেইকাৰণে আমি কেইটামান বাহিৰৰ ৰাইটাৰ বা ন'ভেল এইকেইটা এইকেইটা সব পঢ়ি কিনে আমি ইনস্পিৰেশ্যন ল'ব পাৰোঁ লগতে আমি ৰাইটিং স্কিলছকেইটা ডেভেলপ কৰিব পাৰোঁ লগতে ৰিডিং স্কিলছ ডেভেলপ কৰিব পাৰোঁ যোনটো কি এটা ষ্টুডেণ্ট লাইফত বহুত ভাল হয় আৰু ষ্টুডেণ্ট লাইফত প্ৰগ্ৰেছ কৰিব কৰিবলৈ বহুত ভাল হয় স্কুল টেক্সট বুক বুলিয়ে নহয় এনিটাইম আমি কিতাপ বা বেলেগ যিকোনো মেগাজিন হওঁক যোনটো আমি জ্ঞান লাভ কৰিব পাৰোঁ কাৰেণ্ট এফায়াৰ্ছৰ বুক হওঁক সব আমাৰ লাইফৰ এটা বহুত ভাল উপভোগ নিচিনাকৈ আমি কৰিব পাৰোঁ আৰু লইফত আমি বহুত ভালকৈ ল'ব পাৰোঁ